ট্ৰেকিং ট্ৰেকিং এক বৰ সুন্দৰ বিষয় হাজাৰ হাজাৰ মানুহৰ প্ৰিয় হয় ট্ৰেকিং বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ ট্ৰেকিং কৰি খুব আনন্দ লাভ কৰে ট্ৰেকিং যেন কিছুমান মানুহৰ জীৱনৰ এক অংগ তেওঁলোকে বিভিন্ন ধৰণৰ ঠাইত গৈ বিভিন্ন ধৰণৰ পাহাৰ বগাই ট্ৰেকিং কৰি নিজৰ জীৱনত পৰম সুখ লাভ কৰে আৰু তেনে এজন ব্যক্তি হয় মই যি ট্ৰেকং কৰি খুব ভাল পায় সৰুৰে পৰা ট্ৰেকিং মোৰ হবি আৰু বিভিন্ন ধৰণৰ ট্ৰেকিং কৰিবলৈ যোৱাটো মোৰ সপোন ইতিমধ্যে মই বিভিন্ন ঠাই যেনে হিমাচল প্ৰদেশ কশ্মীৰ অৰুণাচল প্ৰদেশ ঠাইবোৰত ট্ৰেকিং কৰি খুব আনন্দ লাভ কৰোঁ ট্ৰেকিং কৰি যেনে ট্ৰেকিঙে যেন মোক এটা নতুন জীৱন দিলে য'ত মই বিভিন্ন ধৰণৰ বস্তু এক্সপ্ল'ৰ কৰিবলৈ পালোঁ আৰু বহুত নজানা কথা জানিব পাৰিলোঁ বহুত নেদেখা ঠাই দেখিবলৈ পালোঁ ট্ৰেকিং ট্ৰেকিং এক খুব ৰোমাঞ্চক যাত্ৰা যিমানেই সুন্দৰ হয় ট্ৰেকিং সিমানেই বাধা বিঘিনিৰে ভৰি ভৰি থাকেও ট্ৰেকিং বিভিন্ন ধৰণৰ বাধা বিঘিনি আপুনি সন্মুখীন হ'বলগীয়া হয় ট্ৰেকিং কৰাত উদাহৰণস্বৰূপে অৰ্থাৎ বতৰ বেয়া হয় বৰষুণ দিয়া বিভিন্ন ধৰণৰ বনৰীয়া জন্তুৰ সন্মুখীন হোৱা জোকে ধৰা ভাগৰ লগা তাৰ উপৰি পিছলি বাগৰি পৰা এনে বিভিন্ন ধৰণৰ প্ৰব্লেমছ আমি সন্মুখীন হ'লগীয়া হয় ট্ৰেকিং কৰাত ট্ৰেকিং কৰিবলৈ হ'লে আপোনাৰ দুটা বস্তু বহুত ষ্ট্ৰং হ'বলৈ হয় আপোনাৰ ফিজিকেল হেল্থ আৰু আপোনাৰ মেণ্টেল হেল্থ উইদউট ফিজিকেল হেল্থ আপুনি ট্ৰেকিং কৰিবই নোৱাৰে কিয়নো ট্ৰেকিং কৰাত

এনাৰ্জী বা বলৰ বা ষ্টেমিনা প্ৰয়োজন হয় আৰু সেই ষ্টেমিনা আপোনাৰ ট্ৰেকিং কৰাৰ আগৰপৰাই থকাৰ উচিত কিয়ো এদিনীয়াকৈ ট্ৰেকিং কৰিবলৈ গ'লে সেই ট্ৰেক আপোনাৰ জীৱনৰ একোটি ভয়ানক ট্ৰেকিঙো হ'ব পাৰে বা এটি ভয়ানক জাৰ্ণিও হ'ব পাৰে আৰু আপুনি ফিজিকেল ষ্ট্ৰেণ্থ বঢ়াবলৈ ট্ৰেকিং কৰাৰ আগৰপৰাই কিছুমান কথালৈ গুৰুত্ব দিয়া উচিত যেনেকৈ ৰেগুলাৰ এক্সেচাইজ কৰা বা অতি তীব্ৰ এক্সেচাইজ কৰা তাৰ উপৰি ৰানিং কৰা বা চুইমিং কৰা এনে এনে এক্সাৰচাইজ কৰা যিবোৰে আপোনাৰ ষ্টেমিনা বঢ়ায় আৰু আপোনাৰ ট্ৰেকিং কৰাত সহায় কৰে তাৰোপৰি আপোনাৰ মেণ্টেল হেল্থ কিয়নো ট্ৰেকিং কৰাত বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন হ'বলৈ হয় আৰু সেই বাধ বিখিনিক নেওচি আগবাঢ়ি যাবলৈ আপোনাৰ মেণ্টেল হেল্থ বহুত ইম্পৰটেণ্ট কাৰণ আপুনি মেণ্টেলি ষ্ট্ৰং হ'লে আপুনি বিভিন্ন ধৰণৰ বাধা বিঘিনী একচেপ্ট কৰি আগুৱাই যাবলৈ সক্ষম হ'ব ট্ৰেকিং এক ইমান সুন্দৰ বস্তু যে ট্ৰেকিঙে আপোনাক বহুতো নতুন নতুন কথা শিকায় বা আপোনাক বহুত নতুন নতুন নেদেখা জেগাও দেখুৱায় ট্ৰেকিঙে আপোনাক আপোনাৰ ব্যস্ত জীৱনৰপৰা দূৰত লৈ গৈ আপোনাক প্ৰকৃতিৰ লগত এক সম্বন্ধ স্থাপন কৰিবলৈ সক্ষম হয় আৰু সেই সম্বন্ধই মানুহৰ মনত পৰম সুখ দিবলৈও সক্ষম হয় কিয়নো প্ৰকৃতি ইমান ধুনীয়া আৰু সেই প্ৰকৃতিৰ লগত আমি সম্বন্ধ স্থাপন কৰিবলৈ

বিভিন্ন ধৰণৰ মিন্স আছে আৰু সেই বিভিন্ন ধৰণৰ মিন্ছৰ ভিতৰত ট্ৰেকিং এই ট্ৰেকিঙে আপোনাক আপোনাৰ আত্মাৰ লগত এক সম্বন্ধ স্থাপন কৰিবলৈও সহায় কৰে কিয়নো ট্ৰেকিং কৰিলে আপুনি মনত সুখ শান্তি লাভ কৰিবলৈ সক্ষম হয় গতিকে ট্ৰেকিং কৰিলে বহুতো মানুহে নিজৰ জীৱনত বিভিন্ন ধৰণৰ সুখ আনি নিজৰ জীৱন যাপন আগুৱাই নিবলৈয়ো সক্ষম হয়